হেল্ল' অঁ অঁ দাদা ভালনে অঁ আজিকালি খবৰ খাতিয়েই নোহোৱা হ'ল বহুতদিন আপোনাৰ হয় অঁ

অঁ হয় হয় হয় অঁ কওক অঁ ভাল হ'ব অঁ ঠিক আছে ঠিক আছে দেওবাৰে কৰক অঁ ঠিক আছে খালী দেওবাৰে কৰিব নহ'লে আকৌ আমাৰ মাইনাৰ টিউচন থাকে যে হয় দেওবাৰে পাছবেলা হ'লে ভাল হয়

তাকে তাই সেই হয় হয় হয় হয় হয় দিয়ক ধন্য়বাদ ধন্য়বাদ দাদা আপোনালোকৰ আশীৰ্বাদ অঁ ঠিক আছে এনেই দেওবাৰে পাছবেলা যাম দিয়ক অঁ অঁ ঠিক আছে ঠিক আছে ভাল বাৰু সিহঁতেও ভাল পাব খুব হয় ভাল বাৰু দাদা থেংক ইউ